মই বিভিন্ন ধৰণৰ ফুলগছ ৰোওঁ আৰু লতাজাতীয় কিছুমান ফুল থাকে বা কিছুমান পাচলিও সেইবিলাকো মই লগাই ভালপাওঁ মই গছ গছনি বা ফুল হওক মোৰ বাগিচা আছে সেই বাগিচাত মই ধুনীয়া ধুনীয়া ভেদেই ভেদিম বেলেগ বেলেগ প্ৰকাৰৰ ফুল মই ৰুই থৈছোঁ মোৰ বাগিচা এখন আছে ঘৰত আগফালে চোতালত এটাফালে মই গছপুলি সৰু সৰু কিছুমান গছৰ পুলি ৰুইছোঁ যেনে ধৰক আমাৰ কিছুমান কামত আহে ঔষধি জাতীয় কিছুমান গছ থাকে সেই গছপুলিবিলাক ৰুইছোঁ আৰু মই বিভিন্নধৰণৰ ফুলো পুতিছোঁ সেইবিলাক মই আচলতে কৰি ভালো পাওঁ ভালো লাগে আৰু ভালো দেখি যেতিয়া চোতালখনত বা আগফালে মানুহৰ ফুল ফুলনি বা ফুলনি এখন থাকে বা ফুলবোৰ ফুলি থাকে গধূলি সময়ত ধুনীয়া ধুনীয়া গোন্ধ ওলাই সেইবিলাক গোন্ধ আমাৰ মনৰ কাৰণেও ভাল দেহৰ কাৰণেও ভাল সকলো মানুহেই আচলতে গছপুলি ৰুব লাগে বা ফুলগছ ফুলো পুতিব লাগে গছপুলি নাথা নুপুতিলে বা নকৰিলে গছ গছনি নহ'লে মানুহবিলাক জীয়াই থকাটোৱে দিগদাৰ হয় কাৰণ আজি প্ৰায় কিছুদিন আগত অত্য়ন্ত গৰমৰ প্ৰভাৱ দেখা গৈছিল ইমান গৰমৰ প্ৰভাৱ এইটো কাৰণতেই বেছি হৈছিলে যে আমি মানুহবিলাকে গছপুলিবিলাক যেনে তেনে কাটি তহিলং কৰি পেলাইছোঁ কিন্তু গছপুলি পোতা কমসংখ্য়ক মানুহেই গছপুলি পোতো আমি কিন্তু গছপুলিবিলাক আমি যধে মধে কাটি তহিলং কৰি পেলাইছোঁ যাৰ পৰিণতিত যাৰ কাৰণেই আমাৰ গৰমৰ প্ৰভাৱ ইমান বেছি দেখা গৈছে সেইবাবে আমি গছপুলিসমূহ ৰুব লাগে তাত যত্ন কৰিব লাগে ধুনীয়াকৈয়ে ডাঙৰ দীঘল হ'ব দিব লাগে তাক যি যি আমি যত্ন কৰিব লাগে যেনেদৰে দিব লাগে সাৰ পানী গোবৰ আমি যিখিনি তাক যোগান ধৰিব লাগে সেইখিনি আমি সম্পূৰ্ণভাৱে নিয়াৰিকৈ আমি যোগান ধৰিব লাগে যত্ন কৰিব লাগে যাৰপৰা আমাৰ লাভবান হয় বা আমাৰ নিজৰ চৌপাশটো ঘৰৰ ঘৰখনৰ চৌপাশটো ভাল দেখি ধুনীয়া দেখি সেইবিলাক কৰিব লাগে আমি আৰু ফুলো পুতিব লাগে মই ঘৰত লগাইছোঁ বিভিন্ন ধৰণৰ ফুল কিছুমান মই টাবতো দিছোঁ কিছুমান মই মাটিতো ৰুই দিছোঁ আৰু কিছুমান লতাজাতীয় আছে গা আজিকালি বিভিন্ন ধৰণৰ মানি প্লেণ্টবিলাক ওলাইছে সেইবিলাকো মই আঁৰি আঁৰি দিছোঁ কিছুমান মই বেৰত আঁৰি আঁৰি দিছোঁ ঠিক এইদৰে মই কৰিছোঁ